বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে পৰ্য্য়াপ্ত পৰিমাণে চৰকাৰে সুবিধা প্ৰদান কৰিছে তেওঁলোকৰ স্কুল স্থাপনৰ সুবিধা দিছে তেওঁলোকৰ বাবে চাকৰিৰ সুবিধা প্ৰদান কৰিছে আৰু তেওঁলোকৰ বাবে আমি সকলোৱে তেওঁলোক আগবাঢ়ি যাবলৈ উৎসাহ জনাব লাগে আৰু তেওঁলোকৰ প্ৰতি থকা মনোভাৱ আমি সকলোৱে সলনি কৰিব লাগে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ বিক সুপ্ত প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰত আমি সকলোৱে সহাঁৰি জনাব লাগে এনেবোৰ কাৰণতেই তেওঁলোকৰ সৃজনশীল মনোভাৱ বিকাশ হ'ব